অঁ মই শিৱসাগৰলৈ যাম বুলি ভাবিছোঁ শিৱসাগৰৰ বিষয়ে অকণমান ক'বনে বাৰু মই নৱনীতা মই বাহিৰৰ পৰা যাম অকমান কৈ দিবচোন শিৱসাগৰৰ বিষয়ে অঁ অঁ

অঁ অঁ অঁ হয়

অঁ অঁ শুনিছোঁ অঁ শুনিছোঁ অঁ অঁ

অঁ অঁ মানে যাম বুলি ভাবিছোঁ

হ'ব দিয়ক